মই চৌকাত ভাত বনাই ভালপাওঁ আৰু গেছতো ভালপাওঁ চৌকাত ভাত বনালে ভালপাওঁ এইকাৰণত মাংসৰ আঞ্জা বনাব ভাল চৌকাত আৰু মাছৰ আঞ্জাও বনাব ভাল সোনকালে হয় চৌকাত আৰু ঠাণ্ডাৰ দিনত জুই ফুৱাবও ভাল আৰু চব কামেই তাৰ মানে নিজৰ মই মানে বহুত ভালপাওঁ আৰু চৌকাত ভাত বনাই গেছত তাৰ মানে ভাত বনালে কুকাৰত ভাত বনালে ভাতগিলা আঠা আঠা হয় আৰু চৌকাত ভাত বনালে চচত ভাতগিলা এটা এটা হয় আৰু দালি নিজৰ ইচ্ছামতে গলাব পাৰি চৌকাত তাৰ মানে বহুত সুবিধা পায় আৰু চৌকাত মাংসৰ আঞ্জা বনালে বহুত সোৱাদ হয় আৰু ৰুটী বনাব পাৰি ৰুটী বনালে অঙঠাত বনাই দিব পাৰি অঙঠাত বনালে ফুলি আহে আৰু চৌকাত গৰম পানী বনায়ো দালিত দিব পাৰি আগতে গৰম পানীটো বনাই থৈ দালিত সেই গৰমপানী দিলেই দালিখন পটককৈ হয় আৰু কুকাৰত দালি দিলে দালিতো গলি যায় চৌকাত নিজৰ ইচ্ছামতে গলাই পেলাই থব পাৰি চৌকাৰ দালি খাই বহুত ভাল লাগে আৰু চৌকাটোত তাৰ মানে বহুত আঞ্জা ভাত বহুত সোনকালে হয় গেছটো হয় হ'লেও তাৰ মানে চৌকাত বহুত সোনকালে হয় আৰু গৰম পানী বনাই থৈ দিব পাৰি চৌকাত সেই গৰম পানী ভাততো দিব পাৰি দালিতো দিব পাৰি এনেই চৌকাত বহুত সুবিধা ঠাণ্ডা দিন হ'লে জুই ফুৰাব পাৰি আৰু